হাঁহ কুকুৰা পালনত পানীৰ ভূমিকা হৈছে পানী যদি নাথাকে বিশেষকৈ হাঁহৰ কাৰণে পানী বেছি প্ৰয়োজন যদি হাঁহ যদি পানীত নচৰে তেনেহ'লে হাঁহে কণী পৰাত অসুবিধা হয় সিহঁতে যদি অকল মাটিতে চৰি থাকিবলীয়া পৰে বা ঘাঁহ বন কিবা কিবি যদি খাই বৈ যদি ঘূৰি ফুৰে তেতিয়াহ'লে সিহঁতৰ পানীত নচৰিলে মানে সিহঁতৰ কণীৰ পৰাতো অসুবিধা হয় পানীয়ে মেইন যিহেতু কুকুৰাৰ কাৰণে পানী ইমান প্ৰয়োজন নহয় বাৰু কিন্তু হাঁহৰ কাৰণে পানী বেছি প্ৰয়োজন সেইকাৰণে আমি হাঁহ পুহিলে ঘৰতে পুখুৰী খান্দি নতুবা ঘৰৰ ওচৰৰ পথাৰলৈ গৈ হাঁহ কুকুৰা পানীত চৰিবলৈ দিয়া হয় কুকুৰা বিশেষকৈ ঘৰতে সিহঁতক বাউণ্ডেৰী মাৰি গঁৰালৰ ভিতৰতে বিশেষকৈ কুকুৰা ৰখা হয় সিহঁতক যথেষ্টখিনি খাবৰ কাৰণে পানী যথেষ্ট দৰকাৰ হয় কুকুুৰাৰ কাৰণে কুকুৰাক পানী প্ৰায় দহলিটামান পানী লাগে কুকুৰা বেছি পানী নহ'লেও হৈ যায় কিন্তু হাঁহক যথেষ্ট পানী লাগে হাঁহ কুকুৰা পানীয়েই মেইন পানী নহ'লে হাঁহে সাঁতুৰিবৰ কাৰণে সিহঁতে গা ধুবৰ কাৰণে অসুবিধা হয় পানীৰ অবিহনে হাঁহ কুকুৰা জীয়াই থাকিব নোৱাৰে পানীয়ে হৈছে মেইন সেইকাৰণে পানী অবিহনে কোনো জীয়াই থাকিব নোৱাৰে বিশেষকৈ হাঁহ কুকুৰা পানীত চৰিবই লাগিব হাঁহে পানীত যদি চৰিব নাপায় সিহঁতে নিজৰ পাখি বা হাত ভৰি সিহঁতে সাঁতুৰিলেহে সিহঁতে সেইবোৰ সুস্থ সবল হ'ব নহ'লে সিহঁতে যদি পানী অবিহনে নাপায় থাকিবলৈ জীয়াই তেতিয়াহ'লে সিহঁতক নিজৰ খাদ্য নিজেই খায় ঘূৰি ফুৰে সিহঁতে হাঁহে পানীত চৰিয়ে সিহঁতে তাত পানীত নানা ধৰণে সিহঁতি কীট পতংগ খাই সিহঁতে সময় পাৰ কৰে সেইকাৰণে হাঁহ কুকুৰা পানীয়ে মেইন পানী নহ'লে হাঁহ কুকুৰা জীয়াই থকা অসুবিধা হয় বা কণী পৰোৱাতো সিহঁতৰ অসুবিধা হয় সিহঁতে পানী অবিহনে সিহঁতে জীয়াই থাকিব নোৱাৰে সেইকাৰণে পানী য'তেই থাকে সিহঁতে পানী নাপালে বিচাৰি বিচাৰি পানী থকা ঠাইলৈ গুচি যায় সেইকাৰণে আমি তাহাঁতক দূৰলৈ যাব নোৱাৰাকৈ নিজৰ ঘৰতে হওক বা পথাৰতে হ'লেও পানী থকা ঠাইলৈ সিহঁতক খেদি পঠিয়াব লাগে বা চৰি থাকিব দিব লাগে নহ'লে হ'লেও ঘৰতে হ'লেও সিহঁতক পুখুৰী খান্দি দি ঘৰতে পানী সংৰক্ষণ কৰি সিহঁতক তাতে চৰি মেলি থাকিবলৈ সুবিধা কৰি দিয়া হয় পানী নহ'লে কোনো প্ৰাণীয়ে হওক জীৱ জন্তুয়ে হওক কিবা জীয়াই থকা অসুবিধা হয় সেইকাৰণে হাঁহ পাৰকো পানীয়েই মেইন পানী অবিহনে সিহঁতেও জীয়াই থকা অসুবিধা হয় সিহঁতক প্ৰায় পানী নহ'লে জীয়াই থকা অসুবিধা হয় দেখি সিহঁতক পানীৰ কাৰণে সুবিধা কৰি দিব লাগে নহ'লে সিহঁতে পানী বিচাৰি দূৰৈলৈ আঁতৰি যায় আঁতৰি গ'লে যিহেতু সিহঁতে পানীৰ কাৰণেই সিহঁতে আঁতৰি যোৱাৰ পৰা বিচাৰি ফুৰিবলগীয়া হয় সেইকাৰণে ঘৰতে ওচৰতে নিজৰ হাঁহ কুকুৰাকেইটা কাৰণে সুবিধাৰ্থে পুখুৰী খান্দি দিব লাগে নহ'লে বা নলা খান্দি দি হ'লেও নিজৰ হাঁহ কুকুৰাকেইটা নিজেই ঘৰতে যত্ন ল'ব লাগে ভালদৰে পোহপাল দিব লাগে ঘৰতে পানী যোগান ধৰি সিহঁতৰ গঁৰালৰ ভিতৰত ধুনীয়া পুখুৰী নাখান্দিলেও বা নাথাকিলেও হ'লেও নিজৰ গঁৰালৰ ভিতৰত সোমাই হ'লেও সিহঁতক পানী যোগান ধৰিব লাগিব নহ'লে সিহঁতে পানী নাখালে জীয়াই থাকিবলৈ কষ্ট হ'ব আমাৰ সকলোৱে সেইকাৰণে হাঁহ কুকুৰা পুহিলে সিহঁতক পুখুৰী খান্দি দিব লাগিব নতুবা সিহঁতক পথাৰলৈ পঠিয়াই দি আহিলেও সিহঁতক পানী যোগান ধৰিবই লাগিব নহ'লে সিহঁতৰ কষ্ট হ'ব সিহঁতৰ বিশেষকৈ গা ধোৱা সাঁতোৰাৰ পৰা আদি কৰি সিহঁতৰ কণীৰ পৰা আদিও যদি সিহঁতে পানীত চৰিব নাপায় তেতিয়াহ'লে সিহঁতৰ যথেষ্টখিনি কষ্ট হয় হাঁহ কুকুৰা পানী নহ'লে সিহঁতে য'তেই পানী থাকক গোটেই গুচি যায় সেইকাৰণে আমি সকলোৱে সিহঁতক ভালদৰে লালন পালন কৰি পুখুৰী বা নলা খান্দি দি হ'লেও ঘৰতে যাতে দূৰলৈ আঁতৰি যাব নোৱাৰে সেইকাৰণে আমি সিহঁতক পানী যোগান ধৰি দিব লাগে আৰু লগতে সিহঁতক দৈনন্দিন দহ লিটাৰ পোন্ধৰ লিটাৰ হ'লেও পানী যোগান ধৰি দিব লাগে নহ'লে সিহঁতে পানী খাব নাপায় মৃত্যুমুুখত পৰিব পাৰে বিশেষকৈ হাঁহক বেছি পানী দৰকাৰ হয় কুকুৰা বাৰু পানী বেছি দৰকাৰ নহয় সিহঁতৰ গঁৰালৰ ভিতৰতো যদি আমি বান্ধি থওঁ তেতিয়াহ'লে সিহঁতৰ গঁৰালৰ ভিতৰতে অলপ পানী সিহঁতৰ প্ৰয়োজন অনুসাৰে দিলেও কুকুৰাকেইটাই পানী খাই গঁৰালৰ ভিতৰতে থাকিব পাৰে কিন্তু হাঁহক সেইটো নহ'ব সিহঁতক পুখুৰী খান্দি বা নলা খান্দিও হ'লেও সিহঁতক পানী যোগান ধৰা প্ৰয়োজন আছে নহ'লে সিহঁতে সাঁতুৰিব নাপালে বা হাঁহে চৰি থাকিব নাপালে সিহঁতে দূৰলৈ গুচি যাব সেইকাৰণে আমি সকলোৱে ভালদৰে হাঁহক যিদৰে বস্তু লালন পালন কৰি ঘৰত পোহপালন দিয়া হয় ঠিক তেনেদৰে সিহঁতক যোগাৰো কৰি দিব লাগে যদি আমি যোগাৰ কৰি ভালকৈ দিব নোৱাৰো সিহঁতক তেতিয়াহ'লে সিহঁতক আমি কষ্ট দিয়া হয় সেইকাৰণে ঘৰতে সিহঁতক আমি ভালদৰে পুখুৰী খান্দি দি পানী ভালদৰে ব্যৱহাৰ কৰিবৰ কাৰণে হাঁহ কুকুৰাকেইটা ভালদৰে জীয়াই থাকিবলৈ আমি পানী অতি প্ৰয়োজন